গীত যিটো মোৰ জীৱনৰ এৰাব নোৱাৰা এটা সম্পৰ্ক যাৰ লগত মই গোটেই জীৱন থাকিব পাৰোঁ শুনিব পাৰোঁ আৰু যিটো মই অন্তৰৰ পৰা ভালপাওঁ গান বা গীত গান যেতিয়াই শুনো তেতিয়াই মানে মনটো ভাল লাগে যেতিয়া শুনি থাকোঁ তেতিয়া গুণগুণাব চেষ্টা কৰোঁ আৰু এবাৰত নোৱাৰিলে দুবাৰ তিনিবাৰ আনকি মই এটা গান এশবাৰলৈ শুনাৰ মোৰ মানে অভিজ্ঞতা আছে গান যেনেকুৱা ভাষাতে নহওক যেনেকুৱা ষ্টাইলৰে নহওক ভাল লাগে শুনো কিন্তু বেছিভাগ মানে মই চফ্ট আৰু অকণমান মানে ইম'চন মানে যিবিলাক গানত জড়িত হৈ থাকে সেইবিলাক গান শুনি বেছিকে ভাল পাওঁ আৰু গান মই সৰু পৰাই মানে জড়িত আছোঁ স্কুলত থাকাৰ পৰাই মাজে মাজে কেতিয়াবা কিবা অকেজনত গান গাইছোঁও যদিও মই প্ৰফেচনেলি মানে শিকা নাই আৰু মোৰ মানে মিউজিক মিউজিক বোলা বস্তুটো মানে আমাৰ ফেমেলি ফেমেলি ব্ৰেকগ্ৰাউণ্ডত নাই যদিও মানে হয়তো পিছলৈ মানে মোৰ পৰা মানে ষ্টাৰ্ট হ'ব মই নিজে তবলা শিকিছিলোঁ মিউজিক তবলা কীবৰ্ড তাৰ পিছত শিকিছোঁ মানে এই মানে প্ৰফেচনেলি নহয় মানে দেখি দেখি ম'বাইলত হওক টিভিত হওক বা কেতিয়াবা কোনোবা অভিজ্ঞজনৰ পৰা ঘৰত আহিলেই শিকোঁ অকণমান গীটাৰ বজাওঁ তাৰপিছত স্কুলতো প্ৰ'গ্ৰেম কৰিছিলোঁ কলেজত প্ৰ'গ্ৰেম কৰিছিলোঁ ইউনিৰ্ভাছিটিৰ লেভেলত আমি প্ৰ'গ্ৰেম কৰিছিলোঁ যিমান কি আছে মানে যিটো বস্তু মানে কেতিয়াও মানে মই বেয়া নাপাওঁ যিটো বস্তু মোৰ মানে একদম অন্তৰৰ পৰা মানে অনুভৱ হয় আৰু সেই বস্তুটো হৈছে গান গীত মিউজিক